মোৰ ঘৰত লোকেল কুকুৰা আছে কণী পাৰিছে এতিয়া এই কুকুৰাই পাৰিছিলে কণী হেৰি পাইছে আৰু তিনিটা হেৰি বাৰ তেৰটামান সেই বাৰটা তেৰটা মানে কুকুৰা উলিয়াইছে পোৱালি তিনিটাহে

তাৰপিছত আৰু এতিয়া সেই আৰু কুকুৰা মোৰ বেলেগ কুকুৰা নাই আৰু এই বেলেগ ঘৰত আছে এতিয়া কি সঁচ আছে মই নাজানো আৰু সেইটো কি জাত আছে তাৰে আৰু কইলা আছেনে কিবা আছে মই সেইবোৰ নাজানো আৰু মোৰ ঘৰত নাই মই সেই লোকেল কুকুৰা কথাটোহে জানো আৰু এই ৰ' মই পাহৰিছোঁ আৰু যেনিবা এতিয়া কয়লা ব্ৰইলাৰ ব্ৰইলাৰটো আছে বেলেগ এঘৰত আছে আৰু যেনিবা মানুহে এঘৰত আছে সেই ব্ৰইলাৰটো এতিয়া কেনেকৈ কি কৰিছে নাজানো আৰু যেনিবা ব্ৰইলাৰ আছেই আৰু বইলাৰ হেৰি তাত ভেকচিন কেনেকৈ দিয়ে কি কথা সেইবোৰ মই নাজানো তাত মই এদিন গৈছিলোঁ তাতো মই ভেঞ্চি হেৰি এইবোৰ দৰব পাতি দিয়া দেখিছোঁ দেখিলে কি হ'ব মই ইমানটা মনৰ ৰখা নাই এই হেৰি এইভাগে দানা পানী দিয়াহে দেখি আছো আৰু মই তাৰপৰা আৰু আহিছিলে মই এতিয়া কি হ'ব এতিয়া আৰু এতিয়া কিছুমান মানুহে চীনাহাঁহ পোহে মই চীনাহাঁহ দেখিছোঁ চীনাহাঁহ দেখিছোঁ চীনাহাঁহে কিছুমান চীনাহাঁহে দুটা বা তিনিটা লৈ থাকে জাতেই এৰিলে নে কি নাজানো মই চীনাহাঁহৰ পোৱালি তিনিটা চাৰিটামান লৈ থকা দেখিছোঁ সেয়ে চীনাহাঁহ চীনাহাঁহ পিছত ৰাজহাঁহ দেখিছোঁ ৰাজহাঁহে মই এবাৰ পুহিছিলোঁ দেই ৰাজহাঁহ মই ক'ব লাগিব এতিয়া ৰাজহাঁহ পুহিলোঁ এই ৰাজহাঁহ কণী দি থাকোঁতেই কি হ'ল এই ৰাজহাঁহটোৱে এই হেৰি কণী দি থৈছোঁ আৰু মই ভাবিছোঁ হাঁহজনী চাগৈ বোলো উমনি লৈ আছে জী আছে হাঁহজনী যে ৰাজহাঁহ উমনি লৈ মৰি থাকিলে মই গম নাপাওঁ নহয় তাৰপৰা সেই ৰাজহাঁহ পোহোতে মোৰ ভালেমান উলিয়াইছিলে দেই সেই ৰাজহাঁহটোৱে পোৱালি তাৰপিছত আৰু কি আছিলে মই আৰু হেৰি পাতিহাঁহ মই লৈ পাতিহাঁহ লৈছিলোঁ পাতিহাঁহত বাৰু যথেষ্ট পোৱালি উলিয়াইছে বাৰু দেই ঊনৈছটামান পোৱালি এতিয়া আছে নেকি এই এতিয়া উলিয়াইছে বাৰু ঊনৈছটামান পোৱালি মই ক'ব লাগিব আৰু